অঁ

প্ৰাইজবিলাক মানে আপোনাৰ হেইটো ভেৰাইটিজৰ ওপৰত কথা কেনেকুৱা ধৰণৰ আপুনি ল'ব বিচাৰে যদি অৰিজিনেল একেবাৰে পাথৰ যিটো পলিচ নিদিয়া হয় সেইটো হ'লে তাৰ ৰেট বেলেগ হয় তাৰ ওপৰত যদি আমি ধৰক কেতিয়াবা কেতিয়াবা কালাৰো হেৰি ইউজ কৰিব লগীয়া হয় কালাৰ্ড বনাবৰ কাৰণে যিটো নেচাৰেলৰপৰা আমি অলপ আৰ্টিফিচিয়েল লুক এটা দিব লগীয়া হয় তাৰ কালাৰবোৰ সেইবিলাকৰ দামবোৰ বেলেগ হয় সেইটো মানে আপুনি আহি এইটো চইচ কৰিব পাৰা পাৰিলেহে মানে মই আপোনাক ক'ব পাৰিম হয় হয় হয় হয় সৰু আৰু ডাঙৰলৈ পেলাই তাৰ দামটো বেলেগ বেলেগ হয় সৰু আৰু ডাঙৰলৈ পেলাই বেলেগ হয় তাৰ হেৰি ওপৰত পলিচৰ পলিচটোৰ ওপৰতো বহুত এফেক্ট পৰে আৰু একেবাৰে যদি নেচাৰেল হয় তেতিয়া অলপ দামটো বেছি হয় মানে সেইবিলাক ধৰক আনিকিনে আকৌ ৱাছো কৰিব লগীয়া হয় ন একেবাৰে আনিকিনে ধৰক আমি এইটো হেৰি ৱাশ্ব কৰিব লগীয়া হয় মানে ইনে ধৰক যদি আমি ক'ৰবাৰ পৰা যদি হ'লচেল হিচাপে কিনিছোঁ তেতিয়া তাৰ দামটো অলপ বেলেগ হয় কিন্তু আমি ৱাশ্ব কৰোঁ কাৰণে আমাৰ ৰেটটো অলপ বেলেগ হয় আপুনি নিজে আহি কিনে চাই কিনে হেৰি কৰি গ'লে আপুনি ভেৰাইটিজবোৰ দেখিবলেও পাব আৰু আপুনি এইয়ো কৰিব পাব অঁ হয় হয় অঁ এতিয়া কথা হ'ল মানে নেচাৰেলবিলাকৰ ওপৰত যিমান কম পাৰে সিমান কম দিয়াতো ভাল কিন্তু যিটো আপোনাৰ আৰ্টিফিচিয়েল প্লেণ্ট হয় যিবোৰ ধৰক আজিকালি চাইনাৰ পৰা বনি ইয়াৰে বহুত ডাঙৰ ডাঙৰ যিবোৰ ট্ৰী সেইবিলাকটো আজিকালি আৰ্টিফিচিয়েলো হ'ল হোটেলবিলাকত দিবলৈ কাৰণে লগায় ন যিটো আমি অকল বালিত যিটো সুমুৱাই কিনে দিওঁ তাৰ ওপৰত ডেকৰেশ্যনৰ কাৰণে দিলে একো নাই কিন্তু যদি আমাৰ নেচাৰেল প্লেণ্টৰ ওপৰত যদি একদম পূৰা ওপৰা ওপৰিকে দি দিওঁ এতিয়া ধৰক আপুনি প্লাষ্টিকৰ যদি আমি হেইটোৰ ওপৰত দিছো তেতিয়া মানে আমি আপোনাৰ বালিখিনি দেখিব নেপাবৰ কাৰণে বালিতহে আমি ইমান ডাঙৰ গছজোপা সুমুৱাম তেতিয়া তাৰ ওপৰত ডেকৰেট কৰিলে ভাল লাগে কিন্তু আমি যদি একেবাৰে নেচাৰেল গছজোপাৰ ওপৰত যদি দি দিওঁ তেতিয়া জানো আমাৰ বতাহ জোৰ ইমান ভালকে পাব জানো সেইটো বাৰু অকমান শ্লাইট এফেক্ট পৰে নপৰা নহয় কিন্তু সৰু মানে ধৰক আমি ঘৰত মানি প্লেণ্ট লগাইছোঁ বা আমি স্নেক প্লেণ্ট লগাইছোঁ তাত বাচ ডেৰেশ্যনৰ কাৰণে যদি অকমান এটা দুটা ক'ৰবাত এটা দুটা যদি পেলাই দিছোঁ সেইটোৱে তেনেকে একো বিশেষ এফেক্ট নকৰে কিন্তু একেবাৰে ঢাকি দিলে মানে এফেক্ট পৰে থ্যেংক ইউ